আমাৰ অঞ্চলত অঞ্চলত মানুহবিলাকে নদী পানী নাই পাবলৈ নাই দমকলৰ পানীয়ে ফিল্টাৰ কৰি আকৌ ডাবুল ফিল্টাৰ কৰি পিনে পানী খোৱা হয় কাৰণ পানী ফিল্টাৰ নকৰিলে বা ফিল্টাৰ কৰিলেও আকৌ গৰম কৰি খাব লাগে তেতিয়াহে বীজাণুমুক্ত হয় নদীৰ পানী খালে মানে সেইটো বিজাণুমুক্ত বুলি ক'ব নোৱাৰি কাৰণ নদীত অসংখ্য গেলা পচা বস্তু উটি উটি ভাহি আহে সেইকাৰণে পানীটো বীজাণুমুক্ত বুলি ক'ব নোৱাৰি ফিল্টাৰ কৰি খালে মানুহৰ পানী বিশুদ্ধ বুলি ক'ব পাৰি আমি খোৱা পানীবিলাক সকলোৱে আজিকালিৰ দিনত কোনো ফিল্টাৰ নকৰাকৈ বা ডাবুল ফিল্টাৰ নকৰাকৈ পানী নাখায় আগৰ দিনত টিউবেলটো মাৰিয়ে পোনেই মানুহে পানী খায় কাৰণ আগতে পানীবিলাক কিছুমান জেগাত পানী ভাল বুলি কয় আৰু আয়ৰণ নাথাকে কিছুমান জেগাত আয়ৰণ থাকা তথাপিতো তেতিয়াৰ দিনত সেইকাৰণে বেছিকৈ মানুহৰ পেটৰ বেমাৰ আজাৰ হয় আজিৰ দিনত অকণমান পানীটোৰপৰাই অসংখ্য বেমাৰ হয় পায়খানাৰপৰা আৰম্ভ কৰি জ্বৰ চৰ্দি বা কিবাকিবি চব মানে পানীৰদ্বাৰাই হয় সেইকাৰণে পানীটো বিশুদ্ধ হ'লে মানে মানুহে সেইবোৰ বেমাৰৰপৰা হাত সাৰি থাকিব পাৰে